হেল্ল' অঁ কোনে কৈছে বাৰু হয় হয় কওকচোন বাৰু আপুনি চিংগুল নে ডাবোল এ ডাবল ৰুম নেপাব নহয় এতিয়া অলপ আগত ফোন কৰা হ'লে পালেহেতেন আপোনালোকে যদি অকণ আগত যদি কৰিলেহেন তেতিয়া কিবা এটা কৰিব পৰাহেতেন এতিয়া হ'লে থাকলে এতিয়া প্ৰায়খিনি বুকিঙেই হৈ গৈছে যে নাই এতিয়া তেনেকে ডাবল ৰুম বেড তেনেকে আছে এতিয়া থাকিলোঁ এতিয়া মইতো তেনেকে ক'ব নোৱাৰিম কাৰ কেনেকে খালী আছে

অ' এতিয়া মানে অঁ প্ৰায় মানে বুকিঙই হৈ গ'ল ন এতিয়া প্ৰায় নাই চিংগল ৰুম এটা আছিলে এতিয়া ডাবল বেড নাপায় আৰু বেলেগ এখনত আপুনি হেৰি কৰক খবৰ এটা কৰি চাওঁক বেলেগ হোটেলত মোৰ তেনেকে নম্বৰ নাই বাৰু তেওঁলোকৰ লগত যোগাযোগ কিন্তু ৰুম আছে নে নাই সেই আখাৰে নেজানো আৰু ফোন নম্বৰ নাই তেওঁলোকৰ লগত মই তেনেকে নোৱাৰিম কাৰণ মই ইয়াতে ব্যস্ত সম্পূৰ্ণ অঁ সেইটো এতিয়া মই তেনেকে বিশেষ ক'ব নোৱাৰিম আপুনি কিবা এটা হেৰি কৰি চাওক যোগাযোগ এটা বেলেগৰ লগত মই তাৰমানে নোৱাৰিম তেনেকৈ

অঁ অঁ অঁ হয় হয় হয় হয় হয় যদি আপুনি যদি অঁ আপুনি অঁ আপুনি যদি আগতে যদি হেৰি কৰিলেহে নম্বৰটো লৈ পিনি আছিলে আপোনাৰ হাতত আপুনি যদি কোৱা হ'লে আপোনাক আমি ভাল পালেহেতেন

বুকিং হৈ গ'ল অঁ বেলেগত আপুনি কিবা এটা অঁ

হয় হয়

হয় হয় হয় হ'ব নিশ্চয় আমি আপোনালোকৰ কাৰণে আছোঁ কষ্টনো কিয় আপোনালোকে আৰু অসুবিধা দিলেও আমি সেইটো আপোনালোকৰ কাৰণে আপুনি আছোঁ যেতিয়া চিন্তা কৰিব নালাগে যদি হেৰি হয় আমি আপোনোক হেৰি এতিয়া দিম বাৰু চিন্তা কৰিব নালাগে হ'ব হ'ব অঁ যিমানখিনি পাৰোঁ মই বাৰু চাম বাৰু অঁ নিশ্চয় ফোন কৰিব পাব তেতিয়া

অঁ হ'ব হ'ব অঁ অঁ হয় সেইটো কৰি দিম অঁ হ'ব অঁ হ'ব